আপুনি সঘনাই ভ্ৰমণলৈ যায় নেকি মই ভ্ৰমণলৈ যাওঁ আৰু মই ফুৰিও ভ্ৰমণ কৰি বহুত ভাল পাওঁ মই ৰেলেদি ৰাজস্থান গৈছোঁ দিল্লী গৈছোঁ আৰু ৱেষ্ট বেংগাল গৈছোঁ মোৰ সকলোখিনি জেগাই বহুত প্ৰিয় মই দিল্লীত থাকোঁতে কুটুবমিনাৰ চাইছিলোঁ চাদৰ বজাৰ গৈছোঁ চাদৰ বজাৰত সকলোখিনি মাৰ্কেটিঙৰ কাৰণে বহুতো সা সুবিধা আছে আৰু মই বহুতখিনি বস্তুও আনিছোঁ তাৰপৰা চৌধৰ বজাৰৰপৰা ৰেলৱে ষ্টেচনতো ওচৰত বহুতো মাৰ্কেট পোৱা যায় বহুতখিনি বজাৰ পোৱা যায় আৰু দিল্লীৰ য'ৰ লালকিল্লা আছে তাতো মই গৈছোঁ লালকিল্লাটো চাবলৈ বহুতেই ধুনীয়া ভাল লাগিলে তাৰপিছতে মই হাৰিয়ানা গৈছোঁ হাৰিয়ানা ইলানী নামৰ এটা জেগা আছে চাবলৈ সুন্দৰ বহুত তাৰপিছতে মই ৰাজস্থান গৈছোঁ ৰাজস্থানত মই চিকৰ ডিষ্ট্ৰিক্ট আৰু ঝুনঝুনু আৰু যোধপুৰ এই তিনিটা ডিষ্ট্ৰিকত গৈছোঁ তিনিখন জিলাত গৈছোঁ ভাল লাগিছে চাই আৰু যিটো মানে ঝুনঝুনু ডিষ্ট্ৰিক্ট আছে যিহেতু মানে ঝুনঝুনু জিলা আছে তাত মানে সতীনা মন্দিৰ বুলি কয় এটা মন্দিৰ আছে মন্দিৰটো ৰূপৰ মন্দিৰ হয় আৰু তাত মানে সতীদাহ প্ৰথা হৈছিলে যে সেইটো মন্দিৰ সেইটো মন্দিৰ চাইছোঁ মই চিকৰত এটা জিনমাতা মন্দিৰ আছে বহুত ধুনীয়া পাহাৰী এলেকা তাত যদি আমি যদি মনেৰে যদি ঘৰ সাজি থৈ আহোঁ আমি নিজৰ ঘৰতো নিজৰ জেগাত নিজৰ মাটি বাৰীটো ধুনীয়াকৈ তেনেকৈ ঘৰ বনাব পাৰোঁ সেইটো মানে এটা মানে তাত মানে আগবঢ়াই থোৱা সপোন আৰু য'ধপুৰ য'ধপুৰ জেগাটো বহুত ধুনীয়া তাৰ হিষ্টৰিকেল এটা জেগা আছে ইতিহাসিক মানে তেনেকুৱা এটা হিষ্টৰিকেল আছে তাতো সেইটোও ভাল লাগে য'ধপুৰত আৰু তাৰপৰা মই বহুতো মানে বজাৰ কৰিও আনিছোঁ য'ধপুৰ জেগাডোখৰৰপৰা এনেকৈ আপোনাৰ মই মা মালদা টাউনত গৈছোঁ ৱেষ্ট বেংগাল সেইখন ৱেষ্ট বেংগালত মই পূজা চাবলৈ গৈছিলোঁ এবাৰ পূজা চাই বহুত ভাল লাগিলে আৰু বহুত দেৱ দেৱী মূৰ্তি বনোৱা হয় তাত ভাল লাগে তাত থাকি আৰু বহুতো ধুনীয়া জেগা হয়